শিক্ষাৰ্থীয়ে লাভ কৰা বিভিন্ন ধৰণৰ স্ক'লাৰশ্বিপ থাকে শীক্ষাৰ্থীসকলে স্কুল বা কলেজত বিভিন্ন ধৰণৰ স্ক'লাৰশ্বিপ লাভ কৰিব পাৰে যেনে যেনে কলেজত লাভ কৰা এটা স্ক'লাৰশ্বিপ হৈছে ঈশান উদয় তাৰোপৰি বিভিন্ন ধৰণৰ স্ক'লাৰশ্বিপসমূহ শিক্ষাগত অৰ্হতা অনুসৰি দিয়া হয় ছাত্ৰীসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আছে তাৰে ভিতৰত ছাত্ৰীসকলে আঁচনি অনুসৰি চাইকেল লাভ কৰে স্কুটি লাভ কৰে স্কুটি আনন্দৰাম বৰুৱা বঁটা থাকে বাণীকান্ত কাকতী বঁটা থাকে তেনেকৈ দিয়া হয় স্ক'লাৰশ্বিপসমূহ আৰু বৃত্তি পৰীক্ষাৰ যোগেদিও স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে স্ক'লাৰশ্বিপ লাভ কৰিব পাৰে